আমাৰ ঘৰ অঞ্চলৰ যিবোৰ নদী একেবাৰে কাষৰীয়া অঞ্চলৰ লোকসকলে তেওঁলোকেতো বৰ্তমানেও নদীৰ পানীয়ে খায় নদীৰ পানী আনি পেলাই কিছুমানে ঘৰত ফিল্টাৰ কৰিও খায় কিছুমানে এতিয়া বৰ্তমান যুগত এতিয়া ছাপ্লাই বহিলে প্ৰত্যেকৰে ঘৰে ৱাটাৰ ছাপ্লাই পানীও খায় ৱাটাৰ ছাপ্লাই পানীও খায় তেনেকৈ কিছুমানৰ ঘৰত কুৱাও আছে কুৱাৰ পানীও খায় তেনেকৈ খাই কিছু লোকসকলে কিছুমানৰ প্ৰত্যেকৰ ঘৰতে আজিকালি ফিল্টাৰৰ ব্যৱস্থাই কৰিছে ফিল্টাৰৰ কুৱাৰ পানীও ফিল্টাৰ কৰিয়ে খায় সেইটো ফিল্টাৰ হোৱাপা মান লোকসকলে যথেষ্টখিনি সুবিধা হৈছে বা নদীৰ পানী যিবোৰে বহুতো বীজাণু থাকে সেই বীজাণুমুক্ত কৰিবলৈ কিছুমানে ফিল্টাৰ কৰিও বইল কৰিও খায় কুৱাতো সেই একেই ফিল্টাৰ কৰিও বইল কৰিও খাব লাগে